আমাৰ ৰাজ্যত সাংস্কৃতিক পৰম্পৰাগত পোছাক কাপোৰ আৰু গহনাৰ বিষয়ে ক'বলৈ গ'লে আমাৰ অসমীয়া সমাজত মুগা সাজযোৰ পাটৰ সাজযোৰ বেছি প্ৰাধান্য দিয়ে কাৰণ কিয় আমাৰ চাদৰ মেখেলাযোৰ পিন্ধিলে আমাৰ যিমান সন্মান পোৱা যায় আৰু বেলেগ কাপোৰ পিন্ধিলে সেইখিনি সন্মান পোৱা নাযায় আমাৰ যিকোনো সাংস্কৃতিক বা বিয়া সকাম সেইবিলাকত আমাৰ চাদৰ মেখেলাযোৰ পিন্ধা হয় গামোচাখন লোৱা হয় আৰু গামোচাখনক আমাৰ বেছি মূল্যবান বুলি ভাবোঁ আমাৰ পৰম্পৰাগত হিচাপে কাৰোবাক সন্মান কৰিব লগা হ'লে আমাৰ গামোচাখন ব্যৱহাৰ কৰা হয় আৰু মুগা সাজযোৰ পাটৰ সাজযোৰ আমাৰ বেছি গুৰুত্ব দিয়া যায় আৰু সেই কাপোৰযোৰ বহুত দাম হয় আৰু পাটৰ কাপোৰযোৰ মুগাৰ কাপোৰযোৰ সেই সিমানেই দাম হয় ঠিক তেনেকৈ আমাৰ সমাজত চাদৰ মেখেলা আৰু গামোচাখনক বেছি প্ৰাধান্য দিয়া যায়